হয় অ'লা ট্ৰেভেল চাৰ্ভিছ হয় মই আপোনাৰ গাড়ীখন বুক কৰিছিলোঁ হয় আপোনাৰ জালুকবাৰীৰ পৰা খানাপাৰালৈকে

আপোনালোকৰ গাড়ী যিখন বুক কৰিছিলোঁ মোৰ ট্ৰেভেলিঙটো বৰ ভাল নহ'ল কিন্তু মই বৰ এটা ভাল নাপালোঁ যিহেতু মই টকা খৰচ কৰি কৰিছিলোঁ মই অলপ ভাল সুবিধা পাম বুলি বা ভাল আৰাম পাম বুলি ভাবিছিলোঁ কিন্তু তেনে নহ'ল আপোনালোকৰ গাড়ীখনত প্ৰথম কথা এই গৰমখনত মই বুক কৰিছিলোঁ কিহৰ কাৰণে কাৰণ বাছত বহুত গৰম লাগে কিন্তু আপোনাৰ এই গাড়ীখনত যিজন ড্ৰাইভাৰ আছে তেওঁ এ চি টো লগাব নিবিচাৰে এ চি ৰ চুইছটো অন নকৰে তেখেতে তেখেতে গ্লাছ খুলি পেলাই চলাইছে দ্বিতীয় কথা হ'ল গৈ থাকোঁতে ৰাস্তাত জালুকবাৰীৰ পৰা মই লখৰা পাওঁতে আপোনাৰ লেফ্ট চাইডৰ চকাটো ফুটি থাকিলে এটা তেওঁ আগতে চাগৈ চোৱা নাছিলে চকা চকাটো হয় তাৰবাবে বহুত সময় ৰখিবলগীয়া হ'ল মই বৰ কষ্ট পালোঁ এই ৰ'দখনত তাৰপিছত তেওঁ ইমান বেয়াকৈ চলায় গাড়ী বৰ স্পিডকৈ চলায় বৰ জোৰকৈ চলাব বিচাৰে আৰু য'তে ত'তে অভাৰটেক কৰে যিহেতু মোক আপোনালোকে ফিডবেক বিচাৰিছে সেই ক্ষেত সেইকাৰণেই কৈছোঁ মই মই টকাখিনিটো গেটেইখিনি দিছোঁ যিমান বিচাৰিছে যিমান দেখুৱাইছে এপত সিমানেই দিছোঁ কিন্তু মই সুবিধা বৰ ভাল পোৱা নাই আৰু আপোনাৰ চকাটোও ফুটি থাকিলে তাৰ লগতে তেওঁ এ চি ও এ চি ও অন নকৰে লগতে তেখেতে আপোনাৰ বৰ জোৰকৈ চলাব বিচাৰে গাড়ীখিনি আৰু বৰ ব্যৱহাৰ পাতি তেওঁৰ বৰ এটা ভাল নহয় আচৰণ বৰ ভাল নহয় তেখেতে গুটখা খাই গাড়ী চলাই থাকে পিকাই থাকে আইনা খুলি পেলাই বাৰে বাৰে হয় হয় আপোনালোকে চাব যাতে তেওঁলোকে পুনৰাই তেনে কাম নকৰে

হয় আৰু মই আপোনালোকৰ যিহেতু ফাইভ ৰেটিংচ্ আছে মই আপোনালোকক কিন্তু ওৱানহে দিব পাৰিম তাৰ ওপৰত মই দিব নোৱাৰোঁ আপোনালোকে নিজৰ সেৱাসমূহ ভালকৈ কৰক সেৱাখন ভালকৈ আগবঢ়াওক হয় কাৰণ ৰাইজসকলে আপোনাৰ বাছৰ পৰিৱৰ্তে আপোনালোকৰ এই ট্ৰেভেল চাৰ্ভিছটো গ্ৰহণ কৰিছে সুবিধাজনক হ'বৰ বাবেই আপোনলোকৰ এই চাৰ্ভিছটো ব্যৱহাৰ কৰে আৰু যদি তাতেই আপোনালোকে ওল্টা পুল্টা কৰে হয় হয় ঠিক আছে আপোনালোকে শুধৰণি কৰিব তাৰপিছতহে মই ফাইভ ষ্টাৰ দিম হয় ঠিক আছে দিয়ক